শইকীয়া ইলেক্ট্ৰনিক্সৰপৰা হোম থিয়েটাৰ এটা আনিলোঁ ছনীৰ আছিলে হোম থিয়েটাৰটো কিন্তু এই দুদিন হৈছেহে মই হোম থিয়েটাৰটো অনা ইমানবিলাক অসুবিধা তাত মানে দেখা পাইছোঁ এতিয়া কালি মই আচলতে প্ৰথম দিনাখন আনিছিলোঁ সেইদিনাখন আচলতে ইমান বজাই নাচালো সেইদিনাখননো কি বজাম আৰু আনি পাইছোঁহে গধূলি সময়ত আনিলোঁ তাৰ পিছত কালি বজালোঁ মই ভাবিলোঁ প্ৰথমদিনাখনৰ বাবে তেনেকুৱা হৈছে আজি বজালোঁ এনেকুৱাই হৈ আছে দুদিন আগতে আনিছোঁহে যিটো হোম থিয়েটাৰ তাৰ লগত ছটা বক্স দিছে হাঁ আৰু ছটা বক্সৰ ভিতৰত পাঁচটাহে বাজে এটা নাবাজে মই সুকীয়া সুকীয়াকৈ গোটেইকেইটাৰ ওচৰত গৈ গৈ শুনিও চালোঁ কিন্তু এটা নাবাজে বাকী পাঁচটা বাজিছে বাজিছে হয় কিন্তু যেতিয়া বেছটো দিও নহয় হোম থিয়েটাৰত তেতিয়া কি হয় চাউণ্ডটো ফাটি ফাটি আহে আৰু দূৰত ইমান বেয়া শুনায় মই বজাই দূৰৰপৰা শুনিব বিচাৰিলোঁ ভাবিলোঁ চাগে ৰুমৰ ভিতৰত বাবে তেনেকুৱা হৈছে নেকি নাজানো কি কাৰণে হ'ব পাৰে দূৰত গৈও শুনি চালোঁ ইমানেই মানে বেয়া শুনাইছে মানে শুনি একো ভাল লগা নাই ইমান দাম দি এটা বস্তু আমি কিনো তাৰপিছত যেতিয়া দুদিন নহওঁতেই তাৰ এনেকুৱা ধৰণৰ কিছুমান অসুবিধা আহি পৰে ইমানবিলাক সমস্যা মানে এতিয়া মই যথেষ্ট চিন্তিত হৈ পৰিছোঁ কি কৰা যায় এতিয়া কাৰণ মই ইমান দাম দি কিনিলোঁ এতিয়া আৰু লগে লগেতো মই তাক ঘূৰাবও নোৱাৰোঁ গতিকে মোৰ বহুত অসুবিধা হৈ যায় আৰু আৰু যেতিয়া মই ফোনৰ লগত কানেক্ট কৰোঁ ব্লুটুথত তেতিয়া ব্লুটুথটোৰ লগত কানেক্ট কৰোঁ অলপ বাজে নাবাজে পাঁচ মিনিটৰ পিছত আকৌ কানেক্টটো মানে কানেকচনটো এৰাই যায় মই ভাবোঁ যে চাগে ফ'নটো দূৰলৈ নিয়াৰ বাবে কিন্তু সন্ধিয়াতোতো ওপৰত থৈ দিলোঁ একে হয় তাৰ কানেকচনটো বাৰে বাৰে আঁতৰি যায় আকৌ মই যিটো ইউ এছ বিডাল লগাওঁ ফোনৰ লগত ভাবিছোঁ ব্লুটুথত কেতিয়াবা অসুবিধা হয় সেইটোও একেই সমস্যা গতিকে মই যথেষ্ট চিন্তিত হৈ পৰিছোঁ কি যে কৰোঁ একো উপায় ভাবি পোৱা নাই